হেৰা এই বৈশিষ্ঠ চাৰিআলি যাবলৈ কিমান সময় লাগিব হে এটা কথা হ'ল নহয় এই ৰাস্তাটোতো বৰ ঠেক আৰু তাতে গাড়ী ঘূৰাও বহুত জাম আৰু তাতে পৌৰনিগমে ৰাস্তাত জাবৰ জোঁথৰ পেলাই ঠেক কৰি থৈছে এটা কাম কৰোঁ দিয়া এই চিধা ৰাস্তাটোৱে নগৈ এই ৰাস্তাটোৱেদি গ'লে অকণমান দূৰ হ'ব পাৰে কিন্তু আমাৰ যাত্ৰা শুভ হ'ব যেন লাগিছে নহয়নে বাৰু